হয় আমাৰ ইয়াত ধেমাজি জিলাৰ প্ৰধান সমস্যা হৈছে পানী পানীৰ আমি নদী কাষৰীয়া জীয়া ঢল নদীয়ে আমাক বহুতো অনিষ্ট কৰে আৰু খেতিপথাৰ মাৰি পেলায় আমাৰ গৰু ছাগলী কুকুৰা হাঁহ সকলোখিনি মানুহৰ ঘৰ দুৱাৰ বুৰে আৰু এইবিলাক সমস্যা কোনো দিন সমাধান নহ'ব বুলিয়েই ভাবিছোঁ আমাক বছৰে বছৰে আমাক বৰ কষ্ট দিছে বানপানীয়ে আৰু এনেধৰণৰ বানপানীবিলাক ধৰি লওক চৰকাৰে চেষ্টা কৰি পিনি মথাউৰি মাৰিবলৈ চেষ্টা কৰিব লাগে পানীৰ সমস্যা বানপানী হ'লে আমাৰ নানান ধৰণৰ শুকাই গ'লে বেমাৰ আজাৰ হয় এই বেমাৰ আজাৰখিনি যাতে আমাক চোৱা চিতা কৰিব লাগে আৰু মথাউৰি মাৰিবলৈ যত্ন কৰিব লাগে